অঁ হয় লাইব্ৰেৰীত লাগিছে কোনে কৈছে

ও হু

ফাইনটো লোৱা যাব এতিয়া কিমান দিন আগত নিছিলা তুমি কিতাপখন এসপ্তাহ হৈ গ'ল ন এতিয়া এসপ্তাহ হৈ যোৱাৰ পিছত হ'লে তুমি যেতিয়া লেটকৈ মানে কিতাপখন দিবা তেতিয়া এদিনত দহ টকাকে আমি ফাইন লওঁ গতিকে তোমাৰ আজি সাতদিন হৈ গ'ল ন অঁ তেতিয়াহ'লেতো ত্ৰিছ টকা যদি তুমি কালিলৈ দিব নাহা কালিলৈ দিব নাহিলে পৰহিলৈ যদি আহা তেতিয়াহ'লেতো অঁ দহদিনৰ এশ টকা দিব লাগিব গতিকে তেনেকে সেনেকে তুমি কিতাপখন তুমি দি পেলাই ফাইনটো দিম তুমি আকৌ ইছ্যু কৰি লৈ যাব পাৰা যদি তোমাৰ পঢ়া শেষ হোৱা নাই কিন্তু লেট হ'লে আমি মানে ফাইন এটা লগাই দিওঁ গম পাইছা গতিকে তুমি ৰাতিপুৱা দছটাৰ পৰা চাৰিটা বজালৈ আমাৰ কলেজৰ লাইব্ৰেৰী খোলা থাকে সেইটো টাইমৰ ভিতৰত আহিলে আমি ৰাখিব পাৰিম তাৰপিছত যদি আহা আমি নাৰাখিম বুজি পাইছা অঁ চাৰিটা পিছৰ পৰা লাইব্ৰেৰী বন্ধ থাকিব গতিকে লাইব্ৰেৰীত ৰাতিপুৱা দহটাৰ পৰা চাৰিটা টাইমলৈকে তাৰমানে ইছ্যু কৰা টাইম গতিকে ইছ্যু কৰি তুমি ফাইনটো দি পেলাই ইছ্যু কৰি আকৌ নিব পাৰিবা যদি কিতাপখন পঢ়া হোৱা নাই যদি পঢ়া হৈছে তুমি আকৌ নেক্সট নিব পাৰিবা বেলেগ কিতাপ লগা হ'লে ঠিক আছে হয় হয় ঠিক আছে ঠিক আছে ঠিক আছে